মা যিহেতু চাকৰি কৰা আছিলে গতিকে সৰুৰ পৰা মাক তেনেকৈ মানে দিনত নাপাওঁৱে এনাইৰ লগতে ডাঙৰ দীঘল হৈছোঁ যিমানখিনি হয় এনায়ে ভাত বনাওঁতে চাই থাকোঁ আগতে তেনেকৈ এনাইৰ পৰাই বহুতখিনি অনুপ্ৰাণিত হৈছোঁ যে মানে কেনেকৈ এনায়ে বহুতখিনি শিকাইছে কেনেকৈ কি বনাব লাগে কেনেকৈ কি কিমানটো দিব লাগে কুৱানটিটী সিমানখিনি এনাইৰ পৰাই শিকিছোঁ তেতিয়াৰ পৰাই বনাই বনাই বনাই বনাই ভাললগা হৈ গ'ল মানে এতিয়া মানে যদি মোক বনাবলৈ দিয়ে ভালেই পাম বনাবলৈ গতিকে সেইটো ক'ব লাগিব যে মই এনাইৰ পৰা বহুতখিনি অনুপ্ৰাণিত হৈছোঁ মানে এইটো হবী হিচাপে ল'বলৈ